পাঁচ চাৰি দুহেজাৰ দুই দুই ন দুহেজাৰ এক সাত চাৰি দুহেজাৰ বাইছ তিনি পাঁচ দুহেজাৰ এঘাৰ ন সাত দুহেজাৰ তেৰ